হেল্ল' অঁ হয় আপোনালোকৰ ওচৰত ধান পোৱা যায় অঁ অঁ মই নাম্বাৰটো এঠাইত পাই পেলাই বোলো অকণমান আমাক মানে অঁ অঁ অঁ অঁ এই কেনেকুৱা কেনেকুৱা প্ৰজাতিৰ ধান পোৱা হ'ব বাৰু

অঁ অঁ শালি ধানো ৰাখিছে অঁ অঁ দাইছে এতিয়া প্ৰায়খিনি হ'লেই অঁ অঁ অঁ হ'ব বাৰু অঁ আইজং এইখিনি অঁ ৰঞ্জিতটো অকণমান দেৰি হয় নেকি অঁ হৈছেগৈ আৰু অঁ বাসন্তীটো তাকে মোৰ অকণমান ধানৰ মানে প্ৰয়োজন হৈছে তাকে দাম দৰবিলাকো কথা আছে নহয় ধানবিলাকৰতো অঁ বাইছশ অঁ

পুৰণিবিলাকৰ অঁ দামটো বেছি অঁ অঁ ৱেটটো কমি যাব তাৰোপৰি আৰু ধানৰ হেৰি অনুসৰি প্ৰজাতি অনুসৰি চাগৈ দামবোৰ অকণ বেলেগ বেলেগ হয় অঁ অঁ চাউলটো এশ টকা

তাৰপাছত অঁ ৰঞ্জিতবিলাকৰ কেনেকুৱা বা

অঁ এতিয়া পঁয়ত্ৰিছ চল্লিছৰ ভিতৰত হৈ আছে

অঁ অঁ চব হেৰি দামটো বাঢ়িছে বুলি গম পাইছোঁ বাৰু তাকে অঁ লাহেকৈ আকৌ খেতি কমিছে অঁ তাকে আমাৰো খেতি আছে যদিও মানে অকণমান কম সেইটো কাৰণে অকণমান আমি কালেক্ট কৰি ৰাখোঁ তেনেকৈ যোগাৰ কৰি ৰাখোঁ

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ যায়গৈ আজিকালি পৰিয়ালবিলাক সৰু যিহেতু তাকে ঠিক আছে মই আপোনাক খবৰ কৰিম অঁ মই দৰ দামবোৰ আৰু মানে কেনেকুৱা কি চলি আছে তাকে জানিব বিচাৰিছিলোঁ অঁ অঁ অঁ ধন্যবাদ ধন্যবাদ